অঁ কওকচোন অঁ মই হেৰি গগৈয়ে কৈছোঁ

হেঁ অঁ নামফাকে অঁ এই কেতিয়াকে লৈছে দিনটো এপ্ৰিলতে লোৱা এপ্ৰিল শেষৰফালে অঁ অঁ আৰু কিমান মানুহ ওলাইছে অঁ গাড়ী গুৰা লৈছে হ'বলা আপোনালোকে অঁ তাৰপৰা এইটো খোৱা বোৱাটো কি কৰিব তাত বনাই খাবনে নাই টিফিন লৈ যাব অঁ তেতিয়াহ'লে নিজে নিজে টিফিনত লৈ যাব লাগিব অঁ অঁ ঠিক আছে বাৰু অঁ এই গাড়ী ভাড়াটো কেনেকৈ কৈছে অঁ ঠিক আছে এটা কাম কৰিব পাঁচশকৈ অঁ ঠিক আছে এটা কাম কৰিব আপোনালোকে ডেটটো জনাব কেইদিনমানৰ আগতে জনাব মোক মই ৰেডি হ'ব লাগিব নহয় ঠিক আছে হ'ব অ'কে